মই কুকিঙৰ ক্লাছ হিচাপে কে'ক বেকিং আৰু আইচিঙৰ ক্লাছ এটা লৈছিলোঁ আৰু এতিয়া মই কে'কসমূহ ধুনীয়াকৈ বে'ক কৰি আইচিং কৰি বিক্ৰী কৰোঁ বহুতে মোক অৰ্ডাৰ দিয়ে মই সেই অৰ্ডাৰসমূহ সময়মতে দিবলৈ চেষ্টা কৰোঁ আৰু তাৰ লগতে মই বেলেগ ধৰণৰ বস্তু কিছুমানো বনাওঁ পিঠা পনাৰ পৰা আৰম্ভ কৰি কুকিজ পিজা ৰ'ষ্টেড চিকেন আদি বিভিন্ন ধৰণৰ বস্তু বনাওঁ আৰু সেইবোৰ মই বিক্ৰীও কৰোঁ বহুতে আহি মোক অৰ্ডাৰ দিয়ে আৰু মই অৰ্ডাৰসমূহ সময়মতে দিবলৈ চেষ্টা কৰোঁ লগতে মই মোৰ মাৰ পৰা কিছুমান বস্তু বনাবলৈও শিকিছিলোঁ মই ভালকৈ বিৰিয়ানীও বনাওঁ পোলাও বনাওঁ মাংস বনাওঁ বিভিন্ন ধৰণৰ বস্তু মই তেনেকৈ বনাওঁ সোৱাদ লগাই বনাবলৈ চেষ্টা কৰোঁ আৰু মানুহক খুৱায়ো মই ভাল পাওঁ বনায়ো ভাল পাওঁ কিবা এটা বস্তু পালে নতুন ধৰণে বনাবলৈ মই চেষ্টা কৰোঁ পাচলিসমূহ একেটা পাচলিকে মই বেলেগ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰোঁ বনাওঁ আৰু খাবলৈ দিওঁ সকলোকে ওচৰ চুবুৰীয়াকো কেতিয়াবা মাতি আনি খুৱাওঁহি আৰু কিছুমান ৱৰ্কশ্বপ মোৰ লবলৈ মন যায় এতিয়া ব্ৰেডৰ হওক পিজাৰ বে'ছৰ হওক সেইবিলাকৰ মই ল'ব মন যায় কিছুকাম বিস্কুটৰ বেকাৰী বিস্কুটৰ ক্লাছ ল'বলৈ মোৰ মন আছে যদি কেতিয়াবা সুবিধা পাওঁ মই সেইবোৰ ল'ম বুলিও ভাবিছোঁ